হয় হয় মই শিখামণিয়ে কৈছোঁ কওকচোন হয় হয় বাইদেউ বৰ্তমান যিবিলাক অৰুণোদয় যিবিলাক কাগজ পত্ৰ নহ্ সেইবিলাক পঞ্চায়তৰ যোগেদি সকলোখিনি পঞ্চায়ততে জমা কৰা হৈছে অঁ তে

হয় বৰ্তমান যিবিলাক কাগজ পত্ৰ অৰুণোদয়বিলাকৰ কাগজ পত্ৰ এতিয়াতো ন নতুনকৈ পুৰণাখিনিতো পালে নহ্ বাইদেউ এতিয়া যিখিনি নতুনকৈ যে অৰুণোদয় পোৱা নাই সেই তেওঁলোকৰ কা তেওঁলোকৰ হ'ব বুলি কৈ আছে কাগজ পত্ৰবিলাক পঞ্চায়ত চ সকলোখিনি জমা দিয়া হৈ গ'ল এতিয়া পঞ্চায়তৰ পঞ্চায়তৰ এতিয়া তেওঁলোকে নিৰ্বাচন কৰিব নহ্ ক কাক কেনেকৈ দিব লাগে সকলোখিনিতো চাব লাগিব তেওঁলোকে চাগে সেইবিলাক ঘৰে ঘৰে গৈ কৈ বৰ্তমান কাগজ পত্ৰবিলাক চাগে চেক কৰি আছেগৈ সে হয় হয় হয় হয় বাইদেউ হয় হয় আৰু কিবা অসুবিধা আছিলেনি বাইদেউ কওকচোন

হয় হয় বাইদেউ সব এইবিলাক কাগজ পত্ৰবিলাক দি থৈ দি থৈ দিয়া আছে সব পঞ্চায়ততে দিয়া হৈছে যিহেতু আগৰ ঘৰবিলাক যিহেতু চেংচন কৰিলে সেইবিলাক ঘৰ হোৱাৰ পিছতহে বাইদেউ যিবিলাক আকৌ নতুনকৈ যে কাগজ পত্ৰ দিছে তেওঁলোকৰ ঘৰবিলাক আহিব আপোনালোকে ইমান চিন্তা নকৰিব পাবই যদি কাগজ পত্ৰ শুদ্ধকৈ দি থৈ দিছে

হয় তাকে আপোনালোক হয় বাইদেউ ঠিক আছে মই তেওঁলোককো তেওঁলোককো মই জনাম পৰাপক্ষত সকলোৱে পোৱাটো বিচাৰোঁ

হয় হয় হয় হয় হয় হয় হ'ব বাইদেউ ঠিক আছে মই হয় মই মই যদি সুবিধা হয় আপোনালোকৰ সেইফালে যাম বাৰু ঠিক আছে হ'ব দিয়ক ঠিক আছে